কিছুমান ফলৰ গছ আছে আৰু ফুলনিৰ মাজে মাজে ফুলবোৰ ফুলিলে বৰ ধুনীয়া দেখি কিন্তু ফুলবোৰ নিছিঙো কিন্তু ফলবোৰ লাগিলে ফলবোৰ ছিঙি আনো যেনে মধুৰীআম কৰ্দৈ টেঙা আমাৰ আমাৰ গাঁৱলীয়া ভাষাত ধুপমা টেঙা বুলিও কওঁ এইবিবিলাক ফল আমি ছিঙি আনি নাতি পুতিৰ লগত ভগাই খাওঁ বা গাঁৱৰ তিৰোতাবিলাকৰ লগত লগ হৈ সেইবিলাক আমি ভগাই খাওঁ আৰু ফুলবোৰ আমি আঁতি পুতি কৰি ৰাখি ধুনীয়া কৰি বাগিচাখনৰ সৌন্দৰ্য্যৰ কাৰণে ফুলবোৰ নিছিঙো